হয় মই সৌৰভ কাকতীয়ে কৈছোঁ আপুনি ছুইগি ডেলিভাৰী পাৰ্টনাৰ নেকি বাৰু হয় হয় মই অলপ আগতে চিকেন চাওমিন এটা অৰ্ডাৰ দিছিলোঁ আপুনি আহি পেলাই দি গ'ল আপোনাক পইচাটো দিলোঁ তাৰ পিছত ঘৰত আহি পেকেটটো খুলি দেখোঁ যে তাতে ৰোল এটাহে আছে গতিকে এইটো আপুনি কি কৰিলে মোৰটো লোকচান হ'ল গতিকে আপুনি আপুনি আপুনি এইটো কিবা এটা কৰক হয় পইচাটো ঘূৰাই দিয়ক ৰোলটো লৈ ৰোলটো লৈ যাওক গতিকে নহ'লে আপুনি ৰোলটোৰ জেগাত এক্সেঞ্চ কৰি দিয়ক গতিকে আপুনি কিবা এটা কৰক মোৰটো লোকচান হৈ গ'ল এইটো গতিকে ঠিক আছে দিয়ক আপুনি আহিব